মই ভাবো টি ভি বা অনলাইনত অধিক শিক্ষামূলক বিষয়বস্তু উপলব্ধ কৰিলে ভাল কাৰণ আজিৰ ল'ৰা ছোৱালী আজিৰ প্ৰজন্মৰ যিখিনি ল'ৰা ছোৱালী উঠি আহিছে তাহাঁতি বেছিকৈ মানুহৰ লগত বা সমাজৰ বেলেগতকৈ টি ভি বা মোবাইলৰ লগতে বেছিকৈ ব্যস্ত হৈ থাকে গতিকে তাত তাহাঁতি অন্যান্য খেলাৰ লগতে যি শিক্ষামূলক বস্তুবোৰ পায় মই ভাবো সেইবিলাক তাহাঁতি আগ্ৰহী হ'ব কাৰণ সেইখিনি ডিজি ডিজিটেল হোৱাৰ লগে লগে বস্তুটো বেছি মনোগ্ৰাহী হয় গতিকে তাহাঁতি সেইখিনি ল'ব বুলি মই ভাবো আৰু গতিকে বিনামূলীয়াভাৱে শিক্ষামূলক এনেকুৱা বিষয়বস্তু উপলব্ধ কৰিব পাৰিলে ভালেই মই কিবা এটা সাধু কোৱাতকৈ যেতিয়া ইউটিউবত ল'ৰাটোক মই লগাই দিওঁ এটা সাধু ছবিটোৰে সৈতে যেতিয়া দেখে সি খুব সুন্দৰকৈ সেইটো বুজিও পায় আৰু নেক্সট এটা শুনিবলৈ বা চাবলৈ ইচ্ছা কৰে গতিকে মই ভাবো যে টি ভি বা অনলাইনত এইখিনি হ'লে বি বৰ ভাল কথা শিক্ষামূলক চেনেল মই বাইজোছ ব্যৱহাৰ কৰো ইয়াৰ উপৰি ডি ডি ভাৰতী যিটো আছে সেইটোতো বহুত শিক্ষামূলক অনুষ্ঠান পাওঁ সেখিনিও চাওঁ এতিয়া মই ক'লোৱে ইউটিউবৰ বহুত শিক্ষামূলক যিখিনি পোৱা যায় সেইখিনিও মই ফ'ল' কৰো আৰু ল'ৰাক দেখাবলৈ যত্ন কৰোঁ সিও চাই ভাল পায় তাৰ উপৰি নিজে যদি কিবা মই পাঠ্যক্ৰমৰ কিবা যদি বুজি নাপাওঁ তেতিয়াও ল'ৰাক সেই ইউটিউব বা তেনেকৈ গুগলত হ'লেও মই ছাৰ্চ কৰি তাক বুজাব পাৰো গতিকে অনলাইনে বহুতখিনি সুবিধা আমাৰ পিতৃ মাতৃকো কৰিছে লগতে ল'ৰা ছোৱালীকো কৰিছে বুলি মই ভাবো আৰু সেইটো কাৰণে শিশুৰ বিকাশৰ বাবে অধিক শিক্ষামূলক বিষয়বস্তু উপলব্ধ হোৱাটো ভাল হ'ব বুলিয়ে মই ভাবো